হেল্ল' দাদা হয় মই যে আপোনাৰ কেবখন বুক কৰিছিলোঁ পাঁচ মিনিটৰ আগতে পোৱা কথা আছিলে এতিয়ালৈকে পোৱাহি নাই যে আপোনাৰ টাইম বাৰটা বজাতে দেখাইছিলে এতিয়া বৰ্তমান এটা বাজিলে মোৰতো যাবলৈ লেট হৈছে ইমান দেৰি লগালে কেনেকৈ হ'ব বাৰু সোনকালে আহক